বৰ্তমান আমাৰ অঞ্চলত ডক্টৰ হিচাপে এজনো নাই আৰু স্বাস্থ্যসেৱা কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিব পৰাকৈ পৰ্যাপ্ত শিক্ষা প্ৰতিষ্ঠানো এখনো নাই ডক্টৰ নাৰ্ছসকলে নাৰ্ছিং শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিবলৈ আমাৰ ইয়াৰপৰা বহুত দূৰ ঢাপলি মেলিব লাগে যথেষ্ট দূৰ যাব লাগে যথেষ্ট দূৰ কষ্টৰে অহা যোৱা কৰিব লাগে আৰু এইবোৰ সুবিধা আমাৰ অঞ্চলত একেবাৰেই নাই আৰু চৰকাৰৰপৰা আমি এইটোৱেই বিচাৰোঁ যে যাতে আমাৰ এই অঞ্চলতো পিছপৰা যথেষ্ট পিছপৰা অঞ্চল আমাৰ গতিকে এই পিছপৰা অঞ্চলতো ভৱিষ্যতে এখন ভাল হস্পিটেল নাইবা ভাল মেডিকেল কলেজ আমাৰ ইয়াতো আমাৰ ইয়াতো আমাৰ আমাৰ ইয়াতো প্ৰয়োজন হয় আমাৰ ভৱিষ্যতে আমাৰ শিক্ষাৰ্থীসকলে মেডিকেল মেডিকেল লাইনৰ শিক্ষাৰ্থীসকলে যথেষ্ট কষ্ট কৰি দূৰত গৈ পঢ়ি থাকিবলগীয়া হয় ঘৰৰপৰা আঁতৰত গৈ থাকিবলগীয়া হয় তেওঁলোকে তেওঁলোকে বহুত কষ্ট কৰি পঢ়া শুনা কৰিবলগীয়া হয় যেনেকৈ যেনে ধৰক আমাৰ যোৰহাট আমাৰ ইয়াৰপৰা যোৰহাটটো বহুত দূৰ হয় যোৰহাট ইয়াৰ উপৰিও ডিব্ৰুগড় গুৱাহাটী ইয়াৰে তেনেকৈ কৰি ইয়াৰপৰা গৈ থাকি পঢ়িবলগীয়া হয় আৰু আমাৰ অঞ্চলটোত পিছপৰা অঞ্চল হিচাপে চৰকাৰে এইটো গুৰুত্ব দিয়াটো উচিত এইখিনি যাতে আমাৰ ইয়াতো ভৱিষ্যতে এখন মেডিকেল কলেজ স্থাপন হওক